এজন ছাত্ৰ হিচাপে মই বিশেষকৈ মোৰ কলেজত সৃষ্টি হোৱা বা কৰ্ম ক্ষেত্ৰত সৃষ্টি হোৱা বিবাদ বা কঠিন পৰিস্থিতি কেনেকৈ চম্ভালোঁ তাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ এবাৰ আমাৰ ডিপাৰ্টমেণ্টত এটা বিষয়ক লৈ বিশেষকৈ আমাৰ বিভাগৰ মুৰব্বীৰ এখন ন'টিচক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল বিশেষকৈ ন'টিচখনত তেওঁ উল্লেখ কৰিছিল যে আমি ছেছনেল পৰীক্ষাসমূহ কোনো ধৰণৰ বিৰতি নোহোৱাকৈ এটাৰ পিছত এটাকৈ দিবলগীয়াত পৰিছিলোঁ এদিনতে তিনিটাকৈ পৰীক্ষা দিয়াটো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে কঠিন হৈ পৰিছিল তাৰ বাবে ডিপাৰ্টমেণ্টত এটা এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল বিভাগৰ এজন সক্ৰিয় ছাত্ৰ হিচাপে মোৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰেছাৰ আহিছিল কিয়নো ময়ো সেই ন'টিচখন অ'পোজ কৰিছিলোঁ বা মই সেইখন ন'টিচখন গ্ৰহণ কৰিব পৰা নাছিলোঁ কিয়নো ময়ো এজন ছাত্ৰ ময়ো জানো একে লেঠাৰিয়ে তিনিটাকৈ পৰীক্ষা দিয়াটো কোনোপধ্যেই সম্ভৱ নাছিল তাৰ পিছতে মই সেই পৰিস্থিতিটো চম্ভালিবলৈ মই নিজে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে মই গৈ আমাৰ লগৰ ছাত্ৰবন্ধুসকলৰ লগত পাতিলোঁ আলোচনা কৰিলোঁ যে বিষয়টো আমি কেনেদৰে সমাধান কৰিব পাৰিম সমাধানৰ সূত্ৰ হিচাপে প্ৰথমে ভাবিলোঁ যে প্ৰথমে আমি বিভাগীয় মুৰব্বীক এখন আবেদন পত্ৰৰ যোগেদি বিষয়টো ভালদৰে পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ তেওঁক জনাম অন্যথা যদিহে তেওঁ ভালদৰে এই বিষয়টোৰ কোনো ধৰণৰ সমাধান নিদিয়ে তেন্তে আমি আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ ওচৰলৈ যাবলৈ বদ্ধপৰিকৰ মোৰ ছাত্ৰবন্ধুসকলক ভালদৰে বুজাই বঢ়াই আমি আমাৰ বিভাগীয় মুৰব্বীৰ ওচৰলৈ গ'লোঁ আৰু মুৰব্বীক সকলো কথা ভাঙি পাতি ক'লোঁ আৰু তেওঁ ভালদৰে বুজি পালে আৰু বিষয়টো তেনেদৰেই সমাধান হ'ল অৰ্থাৎ যদিহে আমি সুস্থিৰ মগজুৰে এটা ভাল চিন্তা কৰোঁ আমি কোনোবা এটা বিবাদ বা কঠিন পৰিস্থিতি সৃষ্টি হয় তেন্তে আমি ভাল মগজুৰে সুস্থিৰ মগজুৰে চিন্তা কৰিলে নিশ্চয়কৈ সমাধানৰ পথ ওলাব মই ইয়াকে বিশ্বাস কৰোঁ